মোৰ ঘৰ বৰপথাৰ মোৰ আমাৰ ইয়াতে বিভিন্ন বুলি বহুত নাই কিন্তু চাৰি পাঁচটামান জনগোষ্ঠীয়ে আমি বসবাস কৰি আছো এই অঞ্চলত বিশেষকৈ মুছলিম আছে আমাৰ হিন্দু মানুহ আছে বড়ো আছে আৰু এই মিচিং আছে এওঁলোকৰ লগতে আমি এই সমান সহযোগ কৰি আমি কিছুমান কামবিলাকত আগবঢ়াই লৈ যায় আছো সেয়ে আমি এতিয়া বিশেষকৈ কওঁ সকলো হেৰিত এই সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰত যেনে এতিয়া মুছলিমসকলে ঈদ পালন কৰে ঈদ পালনৰ আমি গোটেই সকলোৱে তেওঁলোকৰ ওচৰত আমি সহযোগ কৰোঁ কিছুমান সাংস্কৃতিক অনুষ্ঠানো পাতে তেওঁলোকৰ ল মানে সহযোগ কৰোঁ লগতে ঈদ খাবলৈ যাওঁ ঈদত আমাৰ সুকীয়া হিচাপে আমি হিন্দু মানুহ হিচাপে সুকীয়া হিচাপে তেওঁলোকে আমাক আপ্যায়ন কৰে সেই আপ্য়ায়নটো আমি ৰক্ষা কৰাৰ কাৰণে আমি যাওঁ বিশেষকৈ বড়োসকলেও ঠিক তেনেকুৱা কিছুমান মানে বাথৌ পূজা পাতে বাথৌ পূজাতো আমি তেনেকৈ ওচৰতে আমি সহযোগ কৰোঁ সেই সহযোগৰ ক্ষেত্ৰত আমি কিছুমান বৰঙণিও আগবঢ়াওঁ আৰু লগতে তেওঁলোকক সহায় সহযোগ কৰি এই গোটেইখিনি পূজাত আমি এই হেল্প কৰোঁ ঠিক তেনেকৈ আমি যেনেধৰণে তেওঁলোকক সহায় সহযোগিতা কৰোঁ মানে আগবঢ়াও তেওঁলোকেও কিন্তু আমাৰ লগত এই ঠিক এনেধৰণে আমি যে যেনেকৈ আমি সহযোগ কৰোঁ ঠিক তেনেকৈ তেওঁলোকো আহে সেই মানে সম্পূৰ্ণ তাৰ মানে শ্বেয়াৰ লয় গোটেইখিনি মানুহেও আহি আমাৰ বিহু বা বিভিন্ন উৎসৱতে হওক তেওঁলোকে আহি ইয়াতে সহযোগ কৰে এই সহযোগ কৰা ক্ষেত্ৰত আমাৰ কিছুমান সকাহ আহে তেওঁলোকও আহে আমিও যাওঁ এতিয়া বিয়া সবাহৰ ক্ষেত্ৰতো তেওঁলোকে সহযোগো কৰে কাম বন ক্ষেত্ৰত কাম বনৰ ক্ষেত্ৰত আমাক মানে সহায় কৰি দিয়ে দি সুকলমে এই বিয়া সভাখনো তাৰ মানে পালন কৰাত আমাৰ উজু হৈ পৰে এনে ধৰণে আমি বিভিন্ন জনগোষ্ঠীৰ মাজত আমি মানে জীয়াই আছো আৰু সহায় সহযোগিতা কৰি সুন্দৰভাৱে পালন কৰি আহি আছো ইয়াৰে ক্ষেত্ৰত কিছুমান মানে মানুহৰ মানে মানে যাবলৈ বিচাৰে তেওঁলোকক কিন্তু আমি এই পদক্ষেপটো ল'বলৈ তাৰ মানে আমি সামাজিকভাৱে আমি বাধা দিওঁ যেনে এতিয়া বড়ো মানুহখিনিৰ ক্ষেত্ৰত তেওঁলোকে যেনে মদ্যপান কৰে তেওঁলোকক আমি সেই ক্ষেত্ৰত এই চলি থকাৰ অৱস্থাত তেওঁলোকৰে হওক বা আমাৰে হওক যাতে সেইটো উদ্ভণ্ডালি নকৰে এই উদ্ভণ্ডালিটো নকৰাৰ কাৰণে আমি সামাজিকভাৱে তেওঁলোকক এটা বান্ধোনত ৰাখি দিওঁ এনে ধৰণৰ মানে মিলা মিছাকৈ আমি সহায় সহযোগিতা কৰি আমি পালন কৰি আহি আছো বা তেওঁলোকৰ লগত মানে সঘনাই মানে কিছুমান ভাগ বিতৰণা কৰি আমি চলি আহি আছো নিজৰ সাংস্কৃতিক বা এই বাহিৰৰ মানুহক লৈ যে আমি বেয়াকৈ তেওঁলোকৰ ওচৰত আমি এই মানে ব্যৱহাৰ কৰিম সেইটোৰো যাতে আমি কৰিব নালাগে সেই ক্ষেত্ৰতো আমি কিছুমান সমালোচনাৰ পাত্ৰও নহওঁ আমি সেই ক্ষেত্ৰত গোটেই গোষ্ঠীৰ জনগোষ্ঠীৰে বিশেষকৈ বড়ো মুছলিম বা আমাৰ হিন্দু যাতে এক হৈ থাকিব পাৰো ঠিক তেনেকৈ আমি আলোচনা কৰি আমি কামবিলাকত আগবঢ়াই লৈ যায় থাকোঁ এয়া আমাৰ মানে সাংস্কৃতিক মানে এই বসবাস কৰাৰ মানে আমাৰ পদ্ধতি